গৰু বা ম'হৰ পোৱালি এটা জগাৰ লগে লাগে পোৱালিটোৰ লগতে আমি মাকজনীৰ খুব যতন লোৱা উচিত মাকৰ খুব ভাল খাদ্য মাকৰ ভাল স্বাস্থ্যৰ কাৰণে যিসমূহ চিকিৎসাৰ প্ৰয়োজন হয় যিসমূহ আমি দায়িত্ব পালন কৰিব লাগে মাকজনীৰ সু স্বাস্থ্য হওক মাকজনী যাতে পোৱালিজনীৰ মাকজনী যাতে স্বাস্থ্যটো ভালে থাকে তাৰ কাৰণে আমি খুব যতন ল'ব লাগে যিহেতু যদিহে মাকজনী ভালে থাকে তেন্তে পোৱালিটোৰ স্বাস্থ্যৱান হ'ব মাকৰ গাখীৰ খাই পোৱালিটো স্বাস্থ্যৱান হ'ব সেইকাৰণে আমি মাকজনী খুব যতন লগে লগে খুব সুন্দৰকে ঘাঁহ পানী খুৱাব লাগে আৰু জগাৰ লগে লগে যিবোৰ পোৱালি জগাৰ লগে লগে যিবোৰ ল'বলগীয়া যতন আছে চিকিৎসক চিকিৎসকৰ লগত আমি আলোচনা কৰি সেই যতনসমূহ ল'ব লাগে আৰু বিভিন্ন ধৰণৰ ভিটামিনযুক্ত খাদ্য খুৱাব লাগে খুব সহজতনে মাকজনীক আমি ৰাখিব লাগে তেতিয়াহে আমাৰ পোৱালিটো সবল সতেজ হ'ব